হাঁহ কুকুৰা পালনৰ ভেকচিনৰ ওপৰত কওঁ হাঁহ কুকুৰা জন্মৰ ছদিনমানৰ পৰাই ভেকচিন দিব লাগে ভেকচিন এফ ওৱান টু এফ ওৱান এফ ওৱান এ এফ ওৱান টু আৰু এফ ওৱান থ্ৰী ভেকচিন দিব লাগে এফ ওৱান থ্ৰীটো পোন্ধৰ সোতৰ টুটো পোন্ধৰ সোতৰ দিনৰ ভিতৰত দিব লাগে আৰু এটা পঞ্চল্লিছ দিনৰ ভিতৰত দিব লাগে হাঁহ কুকুৰাবিলাক ঠাণ্ডাৰ দিনতে বেছি বেমাৰ হয় আৰু ঠাণ্ডা দিনত আকৌ পোৱালিবিলাক বিশেষকৈ গৰমত ৰাখিব লাগে তেনেকৈ ধৰক লাইটৰ ব্যৱস্থা কৰি দিব লাগে হাঁহ কুকুৰা চাফা কৰি ৰাখিব লাগে আৰু হাঁহ কুকুৰা জোপোকা মৰা বেমাৰ হ'লে জোপোকা মৰা বেমাৰ হ'লে মানে এইটো কি অ' আৰ এছ অ' আৰ এছ খোৱাব লাগে পান আৰু হালধি পানী খুৱাব লাগে আকাশীলতা পাতটো পিচি কিনে খোৱাব পাৰি কিছুমান হগা বেমাৰো হয় বগা হাগে কিছুমানে তাৰ ওপৰত ভেকচিনো পায় আৰু হাঁহ কুকুৰাবিলাকক খুৱাব পাৰি আৰু এফ ওৱাৰ হাঁহ কুকুৰা কেলছিয়াম কেলছিয়ামো দিব পাৰি পেটৰ দৰৱ খোৱাব লাগে লগতে টেট্রাচাইক্লিন বুলি এটা ভেকচিন পাউডাৰ পোৱা যায় এইটো পানীৰ লগত গুলি খুৱাব লাগে হাঁহ কুকুৰাবিলাক আচলতে হালধি পানী খুৱাব পাৰি মধুৰিয়া খুৱাব পাৰি আৰু হাঁহ কুকুৰাবিলাকক ওজন বাঢ়িবলৈ হ'লে তুঁহগুৰি ভাত লগতে অমিতা সিজায় খোৱালে ওজন বাঢ়ে আৰু তাৰ পাছত কুকুৰাবিলাকক ঠাণ্ডা দিনত যিহেতু বহুত বেছি বেমাৰ হয় আৰু হাঁহ কুকুৰাবিলাক গৰম দিনত অ' আৰ এছ পানী দিব পাৰি খুৱাব লাগে গৰম হোৱা গৰমতো হাঁহবিলাক কুকুৰা পোৱালিবিলাক মৰে আৰু এটা আছে হাঁহ কুকুৰাবিলাকে ইজনী ইজনী পাখীবিলাক কেতিয়াবা খুতি খায় তেতিয়া নিমখ মানে ঘৰুৱা হে প্ৰতিষেধক হিচাপে নিমখ পানী অকণমান পাতলীয়াকৈ গুলি দিব লাগে আৰু লগতে হাঁহ কুকুৰাবিলাকক ব্ৰইলাৰ দানাও অকণমান খোৱাব পাৰি সোনকালে ডাঙৰ হয় বুলি কয় সোনকালেই ডাঙৰ হয় বাৰু ব্ৰইলাৰ কুকু ব্ৰইলাৰ দানা খোৱালে চাউলৰ লগত মিলাই বা ভাতৰ লগত মিলাই কিনে হাঁহ কুকুৰাবিলাকক নেমু পানীও খুৱাব লাগে হালধি পানী অমিতা আদি বিভিন্ন ধৰণৰকৈ হাঁহ কুকুকাবিলাকক খুৱাব পাৰি আৰু চকু হাঁহ কুকুৰা যিহেতু মানে আজিনা উঠে সেই আজিনাটো উঠিলে হাঁহ কুকুৰাবিলাকক পটাচ পানীৰে চকুটো ভালকৈ ধুৱাই দিব লাগে চাফা কৰি দিব লাগে নিমখ পানীও ধুৱাব পাৰি গৰম পানীৰ ঠাণ্ডা কৰি খুৱাব লাগে আমলখি হালধি শিলিখা আদি ৰসো বেমাৰ হ'লে প্ৰতি প্ৰতিষেধক হিচাপে দিয়া হয় বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ ৰোগ হয় বজাৰত আজিকালি বিভিন্ন ধৰণৰ ঔষধো পোৱা যায় আৰু সৰুৰ পৰাই পোৱালি জন্মৰ পৰাই যদি প্ৰতিষেধক নিদিওঁ মানে অকণমান বচাবলৈ দিগদাৰো হয় প্ৰতিষেধকবোৰ দিবই লাগে আৰু হাঁহ কুকুৰাবিলাকক

ঘৰুৱা যতন আৰু বহুত আছে দিবলগীয়া

টেট্ৰাচাইক্লিন দিবই লাগে দিব লাগে আৰু আছিলে ওজন হোৱা ওজন বঢ়াও এটা দৰৱ আছে হাঁহ কুকুৰাবিলাক হাঁহ কুকুৰা সাধাৰণতে